পঢ়া কালত আমাৰ ধুনীয়া ঘটনা হয় আমি নাচ কৰি ভাই আমাৰ স্কুলত আমি বেংগলী মিডিয়ামত পঢ়িছিলোঁ আমাৰ বেংগলী এই পঁচিছৰ বৈশাগত আমাৰ তাতে ৰবীন্দ্ৰ সংগীত প্ৰগ্ৰাম হৈছিল আমি নাচ কৰি ভাল পাইছিলোঁ এনে ৰবীন্দ্ৰ সংগীত নাচ কৰিছিলোঁ স্কুলত এনকা নাচ কৰি আমি ভাল পাইছিলোঁ একবাৰ এনেকা হৈছে নাচো কৰিব যাওঁতে মোৰ সেইদিনা মানে বহুত মানে এই চৰ্দি হৈছিল কাহি চৰ্দি কাহি হৈছিল মই এনকাই কৰিছিলোঁ নাচ কৰোঁতে কৰোঁতে নাচটো প্ৰেক্টিচ কৰিছিলোঁ তাতে আৰু ষ্টেজত যাই আমি আৰু নাচখিনি নাচ মানে যেতিয়া এই ষ্টাৰ্ট কৰা আৰু হৈছে তেতিয়া মই নাচ এটা নাচৰ ষ্টেপ আছিল হাতত মুঠ কৰি এনকা মোৰ পূৰা চৰ্দি হৈ আছিল তো নাকতপৰা খালি পানী পৰি আছিল তাৰপাছত এনকা নাক মচি আছিলোঁ ৰুমালটো লৈ মই এনেকা ষ্টেজত উঠি দিছিলোঁ তাত নাচ মই মানে কৰোঁতে কৰোঁতে তাৰপাছত মই ষ্টেজত ৰুমাল লৈ উঠি গৈছোঁ তেতিয়া এই মোৰ মানে এনেকা হৈছে মূৰৰ বিষ আছিল ইয়ে আছিল মানে পূৰা এনেকা লৈ আমি নাচ কৰিছিলোঁ ৰুমালটো লৈ মুঠ কৰি এনকা কৰি নাচ কৰিছোঁ এইটো মোৰ বহুত মনত থাকি গ'ল এইটো মই ভুলি নাযাওঁ তাৰপাছত এই কৰা পালা হওঁক মানে মই আমি আমাৰ বান্ধৱীৰ লগত মানে ঘূৰিবা গেইছিলোঁ তাতে একবাৰ মানে মানে বিয়াত একবাৰ গৈছিলোঁ ৰাতি থাকাকৈ আমাৰ বন্ধুৰ বিয়াত গেইছিলোঁ মানে ৰাতি থাকাকৈ বিয়াত কোনো দিনেই এনকা হোৱা নাই যে আমি আমাৰ ঘৰৰ পৰা ক'ত বা কাৰোবাৰ ঘৰত মানে এনকা বিয়াত অসমীয়া বিয়াত এটাত গেইছিলোঁ তাতে ৰাতিত থকাৰ কাৰণে ৰাতি বিয়া আছিল তাতে যাই থাকছোঁ মই কোনোদিনো ঘৰৰপৰা মানে একলা মানে মানে বন্ধুৰ লগত যায় এনেকা মানে ই কৰা নাই মানে একলা যাই মানে থাকা নাই সেইটো মোৰ মানে একলা থাকছোঁ পঢ়া কালৰ সময়ত পঢ়াশালিত থাকা সময়ত অকলে যায় থাকিছিলোঁ এইটো মোৰ বহুত মনত থাকিল বন্ধুৰ লগত ফূৰ্তি কৰিছিলোঁ মানে এদিন এটা মানে এইটোও বহুত মানে মানে মনত থাকে এইটো মনত আছে মানে এনেকা ই হৈছিল তাৰপাছত এই এইটো বহুত ই পৰে তাৰপৰা বহুত খেলা ধূলা কৰিছিলোঁ আগতে এইবিলাক মনত পৰে মানে এইবিলাক আগতে কিমান খেলছিলোঁ মানে এই মানে আবেলি হ'লেই আমি বন্ধু মানে বান্ধৱীৰ লগত মান এই আবেলি হ'লেই আমি এই খেলা ধূলা কৰিছিলোঁ এই খেলা ধূলা এই স্কুলত যায় টিফিনি সময়ত খেলিছিলোঁ এইবিলাক মনত মানে আমাৰ মানে স্মৰণীয় সেনেকা হৈছে